অঁ হেল্ল' এই দহোতীয়া দোকানী নহয় জানোঁ অঁ মই এই মাংস তোমাৰ দোকানত কি কি মাংস আছে বাৰু অঁ মোৰ এই ল'ৰাটো বাৰ্থদে কাৰণে মাংস অলপ দৰকাৰ হৈছিলে

অঁ এতিয়া হেৰি গাহৰি দাম কেনেকৈ বাৰু

তেতিয়াহ'লে খাচীটোৱে আনিব লাগিব খাচীটো দামটো কেনেকৈ বাৰু অঁ তেতিয়াহ'লে খাচীটোৱে আনিম দহ কেজিমান তুমি কিবা এটা কম বেছি কম কৰিবা আৰু দেই অঁ দছ কেজি অঁ এশ টকা অঁ অঁ

অঁ হ'ব বাৰু